ড্ৰীম ফেচনত লাগিছেনে বাৰু দাদা আপোনালোকে কি এইবোৰ কি মাল দিয়েহে হাঁ কি মাল দিয়ে আপোনালোকে মই কোনে কৈছো চিনি পাইছেনে নাই আপুনি এই সন্ধিয়া যে মই আপোনাৰ দোকানৰ পৰা মাল আনিছিলোঁ হাঁ ধেৰ কাষ্টমাৰ আহিছিল ৰখক শুনক মই মই মই মনত পেলাই দিম নহয় মই মনত পেলাই দিম সাত হাজাৰ টকাৰ মাল আনিছোঁ আপোনাৰ হাঁ সাত হাজাৰ টকা এটকা দুটকা নহয় হাঁ পিন্ধি চোৱা কিটা ঠিকে আছে পিন্ধি চোৱা কিটা আপুনি ভাল বস্তু দিছে বাহিৰত পিন্ধি চাইছোঁ ভিতৰত যে ডাবল ডাবলকে লৈছিলোঁ এইটো লেডিচৰ নাইটিটো যে লৈছিলোঁ যিটো গাৰ বাহিৰত খুলি চালোঁ ঠিকে হ'ল কিন্তু তাৰ লগৰটো কি পিঠি ডখৰা দেখোন নায়ে সেই ডখৰা নিগনিয়ে কুটি পিঠি চাইডটো নিগনিয়ে কুটি থৈছে যে আৰে মই আপোনাক এনে ফোন কৰিম মই কি মই আপোনাক কি এতিয়া লৈ যাম নেকি ইমান দূৰ ঘৰ কওকচোন মইতো ওচৰৰ পৰা কিনা নাই আপোনাৰ ঘৰৰ ওচৰৰ মানুহ নহয় হাঁ ৰেকৰ্ড মোৰ ফূৰ্তি লাগিছে মোৰ ফূৰ্তি লাগিছে আপোনাক মই এনে এইবোৰ ফোন কৰি পেলাই হেৰি কৰিবলৈ আপোনাৰ নম্বৰটো মই কেনেকে কালেক্ট কৰিছোঁ জানে হাঁ আপোনাৰ দোকানৰ কাষৰ যে প্ৰণৱ প্ৰণৱ চিনি পায় নহয় প্ৰণৱ দোকানৰ কাষৰ তাৰ তাৰ লগত মোৰ ভাল চিনাকি তাৰ পৰা নম্বৰ লৈ আপোনাক মই ফোন কৰিছোঁ

মই গম পাইছোঁ এটা বস্তু ভেজাল আহিলে ৰ'ব ৰ'ব ৰ'ব এটা বস্তু ভেজাল আহিলে মই বিলিভ কৰিব পাৰোঁ যে এটা বস্তু কিবা কাৰণে ভুল হৈ গ'ল যেতিয়া তিনিটা বস্তু আপোনাৰ নিগনিয়ে কুটা আহিব আপুনি কেনেকে সহ্য কৰি থাকিব হাঁ সেই তিনিটা সেই তিনিটাৰ প্ৰাইজ আপোনাৰ কিমান আছিলে জানে তিনিটা মিলি তেত্ৰিছ শ টকা লৈছিলে আপুনি লৈ যাম গম পাইছোঁ কিন্তু এতিয়া এটা কথা মই ফিক্সলি কৈ লিওঁ তুমি একচেঞ্জ তুমি মোক ৰেহাই দিব লাগিব কাৰণ মোৰ ইমান দূৰ তেলৰ খৰচ এনে নাযায় ন আমিও কাম কৰা মানুহে দিয়কচোন হে বুজি পোৱা বাৰু বাৰু এতিয়া ৰাখিছোঁ চোৱা মই কাইলে তোমাক ৰাতিপুৱা মই যেনেকে তোমাক পঠাই দিম এইবিলাক কাম বস্তু ৰাখিলে বস্তু অলপ ভালকে দিবা হাঁ গ্ৰাহকক মই এতিয়া অলপ ব্যস্ত আছোঁ মোক ঘৰত মোৰ ঘৈণীয়েৰে খাই মাৰিছে বুইছা এইবিলাক বস্তু আনি দিয়া কাৰণে কত গালি হ'ব হ'ব ৰাখিছোঁ ৰাখিছোঁ ইমান মোৰ টাইম নাই দেই